এই এইখন এই হিৰো চাইকেলৰ দোকান হয়নে বাৰু মই এই নাম বাঘমৰা বিশ্বনাথ চাৰিআলিৰ পৰা কৈ আছোঁ আপোনাৰ তাত এই হিৰো চাইকেল পোৱা যায় ন

মোৰ মানে এই মানে মোক ভাল চাইকেল এখন লাগে

হয় মোৰ এই সৰু নাতি ল'ৰাটোলৈ লাগে মানে তাৰ এতিয়া ছবছৰমান হৈছে আৰু

চাইকেলখন পাঁচ হেজাৰমানৰ ভিতৰত হ'লে হৈ যায় আৰু হয় হয় হয় হয় হয় ঠিক আছে মানে তেতিয়াহ'লে মোক এই তিনি চাৰি হেজাৰৰ ভিতৰত হোৱাখনেই সৰু ল'ৰা ছোৱালীৰ কাৰণে হ'লেই হৈ গ'লহেঁতেন হয় হয় হয় ল'ৰাৰ কাৰণে লাগে অঁ নাই মই এই যাম বাৰু কাইলৈ মানে যাম বুলি ভাবিছোঁ কাইলৈ যাম অঁ হয় হয় হয়